হয় অঁ দত্ত বাইদেউ নে হয় মই এই মই ধেমাজি কমাৰ্চ কলেজৰপৰা কৈছিলোঁ মই সেই মুগা মুগা সূতাটোৰ বিষয়ে অকণমান জানিব বিচাৰিছিলোঁ এইটো অঁ এই সূতাটো আপোনালোকে নিজে কিনি আনে নে ক'ৰবাৰপৰা নে ঘৰৰপৰাই উলিয়াই অঁ এইটো ঘৰৰপৰাই ওলোৱা হয় ন কেনেকৈ প্ৰচেছটো অকণমান জানিব পাৰিম নেকি

আপোনালোকেটো এইটো কিনি কিনি নানে ঘৰৰপৰাই উলিয়াই হয় এইটো কেনেকৈ উলিয়াই বস্তুটো

অঁ সেই অঁ তেনেকৈ ঘৰতে কটা হয় ন আচ্ছা তাৰপৰা এই অঁ তাৰপৰা সেই আপোনালোকে যে এই মুগা মুগা কিবাটো অঁ কাপোৰবোৰ সেইটো হাতেৰে হাতেৰে কাটে নে কিবা মানে মেচিন মেচিনৰ যোগে কাটে কাপোৰ অঁ অঁ আৰু হাতেৰেও কৰা হয় ন বস্তুটো অঁ মই বস্তুটো এতিয়া অকল সুধিহে লৈছোঁ মই আকৌ চাব যাম বাৰু এতিয়া মই প্ৰথমে মুখেৰে অকল সুধিহে লৈছোঁ বস্তুটো অঁ হ'ব বাৰু দিয়ক তেতিয়াহ'লে